অঁ হেল্ল' ভালনে ভালেই ভালেই কাইলে হেৰি নেহেৰুবালিত এই বসন্ত উৎসৱ পাতিছে নহয় তালৈ যাম বুলি ভাবিছোঁ তুমি আহিবানে ৰাতি দিনত দিনত দিনতে যাম এই ল'ৰা ল'ৰাটো লৈ যাম নহয় পাৰ্কত অকণ সুমোৱাব লাগিব খেলাব লাগিব তাক জুবিনে আহিব অঁ আৰু এই আৰু কিবা পার্কত সোমাই পেলাই আকৌ কিবা কিবি চাম আকৌ বজাৰ চজাৰ কৰিব লাগিব এই মোৰ মানে আৰু লগৰ কেইজনীমানে ফোন কৰিছিলে হেৰি যাব নেকি বুলি সুধিছিলে মই বোলো মোৰ মানুহজন আহিলেহে মই যাব পাৰিম অৰু তুমি আহিব পাৰিবানে নোৱাৰা অঁ তেনেহ'লে অঁ ভাটি বেলা মানে কি আৰু এটামান বজাত যাম আৰু ঘৰৰ পৰা এই পার্কত পোৱালিটো অকণমান খেলাই লৈ তাৰপাছত অঁ আকৌ কিবা হোটেলে চোটেলে কিবা খাই কৰি তাৰপাছত একেবাৰে লগৰ লগৰজনীয়ে সুধিছিল তাৰমানে ক'ত হৈছে বুলি ফাংচন মই ক'লো মানে এই নেহেৰুবালি ফিল্ডত হৈছে বোলো বহুত ডাঙৰকে পাতিছে তাত জুবিন আহিব

অঁ তেনেহ'লে মিলাই পেলাই জনাবা